হেল্ল' হেল্ল' মই আছোঁ ভাল ভাল ভালনে আপোনাৰ অঁ ঘৰতেই আছোঁ আমাৰ ঘৰততো তেনেকৈ খেতি নকৰে মানে গাঁৱৰ ঘৰত একেবাৰেই কৰে তাহাঁতৰ ঘৰত তো খেতি বাতি এনেকৈ ন খালে গাঁৱৰ ঘৰত গৈছিলোঁ খাবলৈ অঁ মই ইমান ভালকৈ নাজানো সেইবোৰৰ কথা দেই মা মানে মাহঁতক সুধিব লাগিব আৰু খেতি কেনেকুৱা হৈছে নাজানো মই অঁ নাই নাই একো অলপো ইণ্টাৰেষ্ট নাই মোৰ সেইবোৰত আপুনি মাহেঁতে কৰিব নহয় মাহে মাহেঁতে কৰিব আমালৈ হ'বয়ে

সেইটোও হয় পিছে দেই আপোনাৰ এইবাৰ খেতি কেনেকুৱা হ'ল অঁ অঁ লাভহে হৈছে তেন্তে

অঁ খালোঁ এনেকৈ অঁ অঁ মৰণা চব মৰা শেষ হ'ল অঁ তেন্তে ন খাবলৈ যাব পাৰোঁ